মই দুপৰীয়াৰ সা সাঁজত বনাওঁ দালি দালি ভাত আৰু ভাজি বনাওঁ আৰু ৰাতিৰ সাজত মাছ মাংস ভাজি ভাত এনেকৈ বনাওঁ